হেল্ল' হয় হয় এইটো জয়জ্যোতি ডেকাৰ তাত লাগিছেনে ফোনটো অঁ মই মিতুশ্ৰী বৰ্মণে কৈছিলোঁ অঁ মই মানে আপোনাক গল্প সংকলন এখন উলিয়াম বুলি ফোন কৰিছিলোঁ মই এনেই সাতসৰী এইবিলাকত গল্প লিখি থাকোঁ মই কেইবাটাও গল্প হয় হয় অঁ মই মানে কেইটামান গল্প একেলগে কৰি এখন গল্প সংকলন উলিয়াম বুলি ভাবিছোঁ সেইকাৰণে অঁ বিশটামান গল্প একত্ৰিত হৈছে মই সেইবোৰ একেলগে একেখন গল্পসংকলন ৰূপে আপোনাৰ প্ৰকাশনৰ পৰা উলিয়াম বুলি ভাবিছিলোঁ নহয় বিভিন্ন বিষয়ক সামৰি লোৱা হৈছে বৰ্তমান সাম্প্ৰতিক সময়ৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয় সেইবোৰ বিষয়ক লৈয়ো মই মানে গল্পকেইটা লিখিছোঁ

হ'ব বাৰু অঁ হ'ব বাৰু মই আবেলিলৈ গ'লে হ'বনে আপোনাক লগ পাম নহয় হ'ব বাৰু নিশ্চয় ধন্যবাদ